মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা হৈছে মই নিজকে শিক্ষক হিচাপে প্ৰতিষ্ঠা কৰাটো আৰু সেইটো মই দুহেজাৰ ওঠৰ চনত নিজকে শিক্ষক হিচাপে প্ৰতিষ্ঠা কৰিছিলোঁ শিক্ষকতা বৃত্তিটো বাচি লোৱা মূ মূল কাৰণ আছিল শিক্ষকতাৰ বৃত্তিটোক মই জাতি এটা নিৰ্মাণৰ উদ্দেশ্য কৰা এক পবিত্ৰ সেৱা বুলি ভাবোঁ এনে পবিত্ৰ সেৱা কৰাৰ সৌভাগ্য সকলোৰে নহয় শিক্ষকতাৰ দৰে বৃত্তিত সেৱা কৰিবলৈ পাই মই নিজকে সৌভাগ্যবান বুলি ভাবোঁ মানুহ নিৰ্মাণৰ দৰে এক পবিত্ৰ বৃত্তিত সেৱা কৰিবলৈ সুযোগ দিয়া বাবে ঈশ্বৰৰ প্ৰতিও মই কৃতজ্ঞ হৈ থাকিম নিশ্চয় পৃথিৱীৰ আন সকলো বৃত্তিতকৈ শিক্ষকতাৰ বৃত্তিটো ভিন্ন এই বৃত্তিৰ সৈতে আন কোনো বৃত্তিৰ লগত তুলনা নহয় কাৰণ শিক্ষকতাৰ বৃত্তিটো মানুহ নিৰ্মাণৰ সৈতে জড়িত ভাল মানুহ নিৰ্মাণ নহ'লে ভাল জাতি নিৰ্মাণ নহয় ভাল জাতি এটা নিৰ্মাণৰ গুৰু দ্বায়িত্বত থাকে এই মহান শিক্ষকসকল সেয়ে শিক্ষকতাৰ বৃত্তিটো ইমানে মহান নমস্য আৰু গুৰুত্বপূৰ্ণ যে শিক্ষকৰ ওপৰত সকলোৱে শিৰ নত কৰিবলৈ বাধ্য কাৰণ পৃথিৱীৰ সকলো মানুহেই এই শিক্ষকৰ পৰাই জীৱনৰ আদিপাঠ গ্ৰহণ কৰে শিক্ষকৰ ওচৰলৈ নোযোৱাকৈ মানুহৰ হাতত প্ৰকৃত মানুহ হোৱাৰ কোনো বিকল্প নাই বুলি মই ভাবোঁ সেয়া শিক্ষকসকল অনন্য আৰু এই বৃত্তিৰ সৈতে কাৰোৰে তুলনা নহয় শিক্ষকতাক বৃত্তি বুলি নধৰি ইয়াক মানুহ নিৰ্মাণৰ কাৰিকৰ বুলি ক'লে ইয়াৰ উপযুক্ত অৰ্থ বহন কৰে শিক্ষকতাৰ বৃত্তিত শিক্ষক ছাত্ৰ আৰু শিক্ষানুষ্ঠানৰ এক আত্মাৰ সম্পৰ্ক জড়িত থাকে শিক্ষক ছাত্ৰ আৰু শিক্ষানুষ্ঠানৰ মাজত আত্মা জড়িত নহ'লেই শিক্ষকতাৰ বৃত্তিটো মাহেকৰ শেষত দৰমহা লোৱা বৃত্তিলৈ ৰূপান্তৰ হয় এনে ৰূপান্তৰে শিক্ষক ছাত্ৰ আৰু বিদ্যালয় সম্পৰ্কৰ আত্মাক হত্যা কৰে আৰু মানৱ সম্পদ নিৰ্মাণত শিক্ষক বিফল হয় মোৰ মতে শিক্ষক ছাত্ৰ আৰু বিদ্যালয়ৰ মাজত থকা আত্মাই ছাত্ৰ আৰু শিক্ষকক বিদ্যালয়লৈ টানি আনে আৰু তেনে আত্মা জড়িত শিক্ষকৰ বিদ্যালয়ত ছাত্ৰ মানৱ সম্পদ হিচাপে গঢ় লয় মই মোৰ শ্ৰেণীকোঠাত কিতাপৰ বিষয়বস্তুৰ সৈতে সমাজত জড়িত কৰাই ছাত্ৰ ছাত্ৰীক সমস্যাৰ বাস্তৱতাৰ সৈতে পৰিচয় কৰাই দিয়াৰ যত্ন লওঁ প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে ভোগ কৰি অহা বা দেখি অহা বাস্তৱতাৰ সৈতে শ্ৰেণীকোঠাত শিক্ষকৰ আলোচনাই গুৰুত্ব পালে গম নোপোৱাকৈয়ে ছাত্ৰ শিক্ষকৰ মাজত আত্মাৰ সম্পৰ্ক গঢ়ি উঠে এনে গভীৰ আত্মাৰ সম্পৰ্কত মানৱ সম্পদ সৃষ্টিত সফল হয়